আমি সকলোৱে জানোঁ যে সাঁতোৰাটো এটা ভাল ব্যায়াম আমি সাঁতুৰিলে আমাৰ দেহ মন সকলো সুস্থ হৈ থাকে সামগ্ৰীক স্বাস্থ্যৰ সুস্থতাৰ বাবে সাঁতোৰাটো এক উপকাৰ ব্যায়াম বুলি ভাবোঁ আমি গতিকে পাৰিলে সকলোৱে সাঁতোৰাৰ অভ্যাস কৰিব লাগে সাঁতুৰিবলৈ চেষ্টা কৰিব লাগে কেৱল সাঁতোৰাটো এটা খেল হিচাপে নহয় আমি নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমি সাঁতোৰাটো অভ্যাস কৰিব লাগে আৰু এই সাঁতোৰা অভ্যাসে বা আমি যদি সাঁতোৰা ব্যায়াম কৰা হয় ভাবোঁ আমাৰ স্বাস্থ্য দেহ মন শৰীৰ সকলো সুস্থ হৈ থাকিব আৰু এই সাঁতোৰে বা সাঁতোৰ অভ্যাস বা ব্যায়ামে আমাৰ উশাহ নিশাহতো আমাৰ হয়তো উশাহ নিশাহ শ্বাস প্ৰক্ৰিয়াটো দীঘল কৰিব পাৰে আমাৰ দীৰ্ঘ পৰ্যায় হ'ব পাৰে